হেল্ল'

হয় হয় অ' কওকচোন অ' মোৰ আছে চাহ বাগান প্ৰায় ছয়বিঘামান মাটি চাহ বাগান আছে মই সপ্তাহত আঠ কুইণ্টেলমান চাহ দিওঁ বাৰু

অ' পাৰিলেহেঁতেন মই অ' তিনিটামান কলঘৰত মাজে মাজে দি থাকোঁ এটা এবাৰ ইটো কলঘৰত এবাৰ সিটো কলঘৰত এনেকৈ দিছোঁ

অ' অ' মই পাৰ কুইণ্টেল প্ৰায় বিয়ালিছশমানকৈ দিছোঁ

অ' অ' ফাইভ পাৰ্চেণ্টমান কমাব পাৰিম তাতকৈ কমাব নোৱাৰিম মানে

অ' অ' হয় নেকি অ' তেতিয়াহ'লে বাৰু কিবা এটা কৰিব পৰা হ'ব মোৰ লগতে মোৰ ওচৰতে আৰু দুখনমান বাগান আছে অ' অ' অ' অ' বাও তেতিয়াহ'লে হ'ব আমি ইমানতে ৰাখিছোঁ অ' অ' অ' অ'